আমাৰ গাঁৱত পৰম্পৰাগত নাচ নৃত্য় হ'ল বিহু বাকী বেলেগ জাতিৰ বেলেগ বেলেগ নাচ থাকে যেনেধৰণে বেম্বো ডেন্স আলি আই লিগাং তাৰপিছত তেনেকৈয়ে জাতিৰ তেনেকৈ পৰম্পৰাগত নাচ নৃত্য় থাকে বেলেগো মানে বেলেগ ধৰণেও বেলেগ নাচিব পাৰে নাচ নাচিব পাৰে চবেই নাচিব পাৰে যেনেকৈ কথক ভাৰতনাট্য়ম ম মডাৰ্ণ ডেন্স মডাৰ্ণ ডেন্সটো চবেই নাচে কিন্তু আমাৰ পৰম্পতা পৰম্পৰাগত ডেন্স হ'ল বিহু আমি পৰম্পৰাগত ডেন্সবিলাক সদায় জীয়াই ৰাখিব লাগে নতুন প্ৰজন্মকো শিকাব লাগে আমাৰ পৰম্পতাৰ পৰম্পৰাগত ডেন্সবিলাক গতিকে তেনেকৈ আমাৰ যদি নিজৰ নাচ পৰম্পৰাগতৰ নাচবিলাক আমি জীয়াই ৰাখোঁ তেতিয়া ভাল হয় আৰু নাচবিলাক ধৰ বিহুও আছে বিহুত ধৰ বেলেগ নাচ নাছিলে সেইটো ভাল চুট নকৰে সেনে যেনেকৈ বেলেগ জাতিৰ ধৰ বেলেগ আলি আই লিগাং নাচ নাচে তাত যদি আপুনি বিহুও নাচেগৈ আপোনাৰ নিজৰে কেনেকুৱা লাগিব বেয়া লাগিব নে নাই সেইটোকে মানে কয় কৈছো গতিকে আপোনালোকে বিহুৰ সময়ত বিহু নাচিব আলি আই লিগাং ডেন্সত আলি আই লিগাং ডেন্সেই নাচিব ভাৰতনাট্য়মত ভাৰতনাট্য়মেই নাচিব কথকত কথকেই নাচিব তেনেকৈ মডাৰ্ণ ডান্সটো চ'ব আহি যায় চ'ব লগ খাই যায় মডাৰ্ণ ডেন্সত মডাৰ্ণ ডান্স চবেই কৰিব পাৰে কিন্তু এইবিলাক যিবিলাক ক্লাছিকেল ডেন্স হয় সেইবিলাকো বহুত মানে নিজৰ শৰীৰটোৰ কাৰণে বহুতেই ভাল হয়